অঁ কওকচোন অঁ কওক অঁ ভাল ভাল আৰু ভাল তোমালোকৰ ভাল অঁ অঁ কোৱা অঁ বৌ বৌ ভালেই বাৰু এইকেইদিন ঠিকে আছে বৰ্তমান এইকেইদিন অঁ ছোৱালীৰ ভালেই বাৰু বাকী ভাল অঁ অঁ তোমালোকৰ সকলোৰে ভালনে অঁ অঁ অঁ অঁ অঁ কোৱাচোন অঁ অঁ হয় হয় হয় অঁ অঁ অঁ বেছ ধুনীয়া হ'ব ভাল কথা সেই ময়ো সেই মাধৱদেৱৰ জন্মস্থান এতিয়া শুনিহে আছোঁ সেইটো ভালকেতো চোৱা নাই চকুৰে সেইটো কাৰণে এইটো যাবলৈ পালে ভালেই পাম আৰু কি আছে ঠিক আছে যাম দিয়া অঁ অঁ অঁ ভাল হ'ব ধুনীয়া হ'ব অঁ অঁ দুয়োটা পৰিয়াল গ'লে আমি আৰু একেলগে গৈয়ো ভাল পাম চায়ো ভাল পাম অঁ অঁ ঠিক আছে বাৰু অঁ অঁ পাৰি পাৰি পাৰি সকলো আমি মানে অঁ ব্যৱস্থা কৰিব পাৰি একো নাই অঁ ঘৰৰ পৰাই লৈ যাবা নেকি তৈয়াৰ কৰি অঁ অঁ সুন্দৰ হ'ব সুন্দৰ হ'ব ধুনীয়া হ'ব অঁ ঠিক আছে বাৰু অঁ বৌক এই বিষয়ে মই আজি জনাম বাৰু এই ছোৱালীকো ক'ম তাৰমানে এইটো এনেকৈয়ে বুলিয়েই ওলাইছে আৰু গ'লে ভাল হ'ব এনেকৈ ক'ম যাব মোৰ কথা ক'লেতো মানি ল'ব যাম ঠিক আছে মই অঁ যাম বাৰু অঁ হ'ব অঁ অঁ হ'ব ঠিক আছে হ'ব হ'ব ঠিক আছে